ঔ এই ঘৰতে আছোঁ আজি আজি যােৱা নাই এইবেলা দোকানত আৰু বৰষুণ পৰি আছে তাৰ কাৰণে যােৱাই নাই ভাইমন দা চাবা যাবি দুধনৈত অঁ তাকে তো মইতো যাম যাম বুলি ভাবি আছিলোঁ কিবা যােৱাই হোৱা নাই কেইটাৰখন চাব যাবি দুপৰিয়া না আবেলি আবেলিয়ে যাম দে অঁ ভাত চাত খাই চাৰিটা বজাৰ খান চাব যাম অঁ কাই কাই যাব আৰু ধুনুমাহঁতে যাব অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দে একেলগে গ'লে ভালো লাগিব চাই ভালো হৈছে বোলে চিনেমাখন টিকেট এই হ'ল না বহুত কেইদিন পাম নেকি যাই অলপ সোনকালে যাম অলপ সোনকালে গ'লে পাম অনলাইনো কাটবা পায় না আজিকালি চাবা কম দেই আমাৰ বাবুক তাই জানে না তাই চাৰিহেনে যদি হয় এনকে কাটি থ'ব কম অনলাইনতে সিতা হ'লে ভাল হ'ব যায় অসুবিধা নহ'ব চাৰিটাৰখনতে যাম দে ভাত চাত খাই এখন ভাল হ'ব অঁ আৰু আজি ৰবিবাৰ না মানুহ হ'ব পাৰে অলপ টিকেটাে আগতেীয়াকৈ কাটি থোৱাই ভাল হ'ব অঁ অঁ অঁ অঁ আৰু কবাই যায় যদি ক'ম দে চবে লগ হৈ গ'লে ভাল লাগিব চােৱা দে অঁ বাছতে যাম দেই বাছতে আহিম আজিকালি বাছ পাৱা যায় না তাৰপৰা নামি এইখিনি অটত গ'লেই হ'ল হ'ব দে মই তয়ো কাগবা কাগবা কও ময়ো কাগবা কওঁ যদি চবেই একেবাৰে হিচাপ কৰি টিকেটা কাটিব দিম অঁ অঁ কেইজন হয় অৰুহঁতকো কওঁ যাইকেইজানি চবে লগ হৈ গ'লে চাই ভাল লাগিব চিনেমাখন ভাল হৈছে না